মানসিক চিন্তা হ'লে মানুহৰ মনটো বহুত খেলি মেলি হৈ থাকে আৰু পৰিয়ালৰ কাৰোবাৰ অসুখ বিসুখ হ'লে টকা পইচা হাতত নাথাকিলে সেইবিলাকতো বহুত চিন্তা এইবিলাক মানসিক চিন্তাই কিছুমান মানুহক বেমাৰত পেলাবলৈও বিচাৰে কিন্তু ল'ৰা ছোৱালী বা মাইকী মানুহৰ বা পৰিয়ালৰ কোনো সদস্য বেমাৰ কুমাৰ হ'লে টকা পইচা হাতত নাথাকিলে অনেক চিন্তা মনলৈ আহে এইবিলাক চিন্তা কৰিয়ে মানসিক চিন্তা কেতিয়াবা ডক্টৰৰ গুৰিলৈও যাব লাগে কিছুমান মানুহৰ তেনেকুৱা চিন্তাত বেছি চিন্তা কৰি থাকিলে ডক্টৰ গুৰিটো যাব লাগিব কেতিয়াবা ডক্টৰ গুৰিটো বেমাৰ ভাল কৰিবগৈ লাগিব কোনো টকা পইচা বুলিয়েই নহয় ঘৰৰ সা সম্পত্তি কিবা কিছু নাইকীয়া মানুহেও সেইবিলাকো ধৰি লওক আমিবিলাকেই সেইবিলাক চিন্তা ভাবনা কৰি থাকোঁতে মানসিক চিন্তা বুলি কোৱা হয় মানসিক চিন্তা নিজে দূৰ কৰিব নোৱাৰিলে কেতিয়াবা ডক্টৰৰ ওচৰলৈও যাবলগীয়া হয় কিন্তু টকা পইচা কিবা অভাৱ অনাটন হ'লেও এইবিলাক চিন্তা মনলৈ আহিলে সেইবিলাকতো কিছুমান চিন্তা সেইটো বেমাৰ বুলি কয় সেইবিলাক টকা পইচাৰপৰা ধৰি অনেক চিন্তা মনলৈ অহাটোকে সেইবোৰ চিন্তা ভাবনা কৰি থাকোঁতে থাকোঁতে মানসিক চিন্তা সেইটো মগজত সোমোৱাৰ পাছত মানুহটো কিছুমান অনেক বেমাৰো দেখা দিয়ে কিন্তু সেইবিলাক গৈ কেতিয়াবা ডক্তৰৰ ওচৰলৈ যাবলৈও পইচা পাতি নাইকিয়া অসুবিধামুখী হ'লেই চিন্তা অনেক চিন্তা মুখামুখি হওঁ আৰু এইবিলাক চিন্তা মানুহক কিছুমানক জুৰুলি জুপুৰি কৰি দিয়ে আৰু তেনে অৱস্থাত কেতিয়াবা ডক্তৰ কবিৰাজৰ গুৰিলৈও যাবলগীয়া হয়